মানেই এই কিতাপ কিতাপ সংগ্ৰহ মোৰ এটা ই আছিলে প্ৰিয় নিচা বুলি কয় যে তেনেকুৱা আছিলে কিন্তু এটা সময়ত হ'ল কি এই যিটো মোৰ কালেক্টশ্যন আছিল লাইব্ৰেৰী সেই লাইব্ৰেৰীটো এটা সময়ত যিখিনি অই হাইস্কুলত নাইবা এই ইউনিভাৰ্চিটি প্ৰাইজ পোৱা কিতাপবিলাক আছিল সেইখিনি মোৰ ককায়েকে বেচি দিলে বেচি দিয়াৰ কাৰণে মই সেই হবিটো কালেক্টশ্যন হিচাপে কৰা নাই কিন্তু মই যিখিনি নিজে কিতাপ লিখিছোঁ নাইবা মোৰ যি প্ৰফেশ্যনটো মোৰ যিটো বিষয় বিষয়ৰ কিতাপ এতিয়াও মোৰ সংগ্ৰহালয় আছে লাইব্ৰেৰী আছে তাত ভালেখিনি কিতাপ এগ্ৰিকালচাৰ তাৰ পিছত সমাজ ব্যৱস্থা বুৰঞ্জী এনেকুৱা কিতাপবিলাক মই সংগ্ৰহ কৰি ৰাখিছোঁ এতিয়াও